কিতাপ হৈছে মানৱ জীৱনৰ এক অপৰিহাৰ্য অংগ কিতাপ পঢ়িব লাগে কিতাপ পঢ়ি মই মই বৰ ভাল পাওঁ কিতাপ পঢ়িলে মানুহৰ জ্ঞান আহৰণ কৰাৰ মানুহৰ জ্ঞান আহৰণ কৰাৰ উপৰিও মানুহে দৈনন্দিন জীৱনত ঘটা প্ৰতিটো ঘটনাৰ বিষয়ে জানিব পাৰি মানুহৰ কিতাপে মানুহৰ জীৱনৰ সকলো দিশ সলনি কৰি পেলায় কাগজৰ কিতাপেই হওক বা অনলাইনৰ কিতাপেই হওক কিতাপ মানুহে পঢ়িব লাগে কাগজৰ কিতাপখন কাগজৰ কিতাপ পঢ়িলে মানুহৰ বহুত মানুহে জ্ঞান লাভ কৰিব পাৰে লগতে অনলাইন কিতাপৰ যোগেদি মানুহে জ্ঞান লাভ কৰিব পাৰে যদিও অনলাইনৰ কিতাপৰ বহুতো সুবিধা আৰু অসুবিধা আছে কাগজৰ কিতাপখন কিনি থ'লে সেই কিতাপখন পঢ়ি থকা পঢ়িব লাগে আৰু সেই কিতাপৰ পৰা বহুতো জ্ঞান লাভ কৰিব পাৰি কাগজৰ কিতাপৰ মই কাগজৰ কিতাপখন পঢ়ি বেছি বেছি উপযোগী বুলি ভাবোঁ কিয়নো কাগজৰ কিতাপখন পঢ়িলে মানুহে জ্ঞান আহৰণ কৰাৰ লগতে বহুতো বহুতো সুবিধা আছে কিতাপখন পঢ়িলে এটা মনোযোগ কিতাপ পঢ়া সময়ত মোৰ বেলেগ মনোযোগ দি পঢ়িব নালাগে কিতাপ পঢ়িলে সদায় এটা নিৰিবিলি পৰিৱেশৰ মাজত এক মনোযোগেৰে কিতাপ পঢ়িব লাগে কাগজৰ কিতাপখন কাগজৰ কিতাপখনে মানুহ মানুহ পঢ়িলে মানুহৰ বাবে বহুতো উপযোগী আৰু এই কিতাপে মানুহৰ কোনো ধৰণৰ ক্ষতিসাধন নকৰে কিন্তু অনলাইনৰ কিতাপখন পঢ়াৰ ফলত মানুহে সেই কিতাপখনৰ বহুতো সুবিধাৰ লগতে বহুতো অসুবিধাও আছে সেই কিতাপখনত অনলাইনৰ কিতাপখনত মানুহে তাত অনলাইনৰ কিতাপ পঢ়িলে মানুহে মোবাইলত সেই কিতাপখন পঢ়িব লাগে সেই কিতাপখনৰ ফলত মানুহৰ মনোযোগটো অকল কিতাপত নাথাকি বেলেগ দিশসমূহতো যোৱা যোৱা দেখিবলৈ পোৱা যায় ধৰা হওক এজন মানুহে কিতাপখন পঢ়ি আছে তেওঁ সেই কিতাপখন পঢ়াৰ মাজতে মোবাইলৰ কোনোবা এটা হোৱাটছআপত কিবা আহি গ'ল ফেচবুক বা ইনষ্টাগ্ৰামৰ ৰীল্চ চাবলৈ মন যাব পাৰে সেই সময়ত তেওঁ কিতাপখনৰ তেওঁ পঢ়ি থকা কিতাপখনৰ পৰা মনোযোগটো আঁতৰাই তেওঁ সেইসমূহত মনোযোগ দিয়াহে দেখা যায় বিশেষকৈ দিয়াহে দেখা যায় আৰু এই অনলাইনত পঢ়িলে কিতাপখন ডিলিট কৰি দিব পৰা সুবিধাও আছে আৰু সেই কিতাপখন কেতিয়াবা কিবা কাৰণত মোবাইলৰ পৰা ডিলিট হৈ যাব পাৰে তাৰোপৰি মোবাইলত কিতাপ পঢ়াৰ ফলত আমাৰ চকু আমাৰ স্বাস্থ্যতো বহুতো ক্ষতি ক্ষতি হয় মানুহৰ মানুহৰ সেই মোবাইলটো বেছ বেছিকৈ মোবাইলত কিতাপ পঢ়িলে মানুহৰ চকুৰ ৰশ্মি কমিব পাৰে তাৰোপৰি মানুহৰ মানসিক ক্ষেত্ৰতো বহুতো বহুতো বেয়া প্ৰভাৱ পৰে মানুহৰ মন মগজুসমূহ সেই কিতাপখনত থকাৰ উপৰিও সেই বাহিৰৰ দিশসমূহলৈ বেছিকৈ ধাৱমান হয় কাগজৰ কিতাপখনৰ বহুতো সুবিধা আছে সেই কিতাপখন কিনি থৈ দিব পাৰি আজীৱনভাবে সেই কিতাপখন নিজৰ লগত ৰাখিব পাৰি সেই কিতাপখন কেতিয়াও হেৰাই নেযায় বা সেই কিতাপখন কেতিয়াও ডিলিট মানুহৰ পৰা ডিলিট হৈ নাযায় কিন্তু অনলাইনত কিতাপখন থাকিলে কিতাপখন ডিলিট হৈ যোৱাৰ সম্ভাৱনা আছে আৰু মানুহৰ পৰা আঁতৰি যায় সেই কাগজৰ কিত কাগজৰ কিতাপৰ ক্ষেত্ৰত এক সেইকাৰণে কাগজৰ কিতাপ মানুহে পঢ়িব লাগে তাৰোপৰি কিতাপখনে মানুহৰ বহুতো জ্ঞান বঢ়ায় আৰু তাৰোপৰিও মানুহক চিন্তা শক্তি বৃদ্ধি কৰাত সহায় কৰে এই ক্ষেত্ৰত এই ক্ষেত্ৰত মই কাগজৰ কিতাপ আৰু অনলাইনৰ কিতাপৰ ভিতৰত অনলাইনৰ কিতাপখনক বেছি প্ৰয়োজন বুলি নাভাবি কাগজৰ কিতাপখন মানুহে পঢ়িব লাগে বুলি ভাবোঁ কাগজৰ কিতাপখনে মানুহৰ